হেল্ল' দাদা এইটো তিনিচুকীয়া পৰিবহণ নিগমৰ নাম্বাৰ হয়নে মই তিনিচুকীয়াৰ পৰা ক'লোঁ মোৰ নাম নৱজিত মৰাণ মোৰ মানে লগৰ কেইজনমান ডিব্ৰুগড়ত থাকে সিহঁতি মানে আমাৰ ঘৰলৈ আহিব বিচাৰিছে মানে স্থায়ী বাসিন্দা তিনিচুকীয়ালৈ কিন্তু সিহঁতৰ কাৰণে কেব বুক কৰিবৰ কাৰণে আপোনালৈ ফোন কৰিছিলোঁ মানে সিহঁতি আহিবৰ কাৰণে মানে পৰিবহণৰ ব্যৱস্থা কৰি দিবলৈ আপোনালৈ কল কৰিছিলোঁ সিহঁতি হয় ডিব্ৰুগড়ত থাকে হয় সিহঁতি মানে আহিবৰ কাৰণে যি সুবিধা লাগে সেইটো আপোনাৰ পৰা পোৱা হ'ব নেকি বুলি সেইটো কাৰণে কল কৰিছিলোঁ আৰু আপোনাক যোগাযোগ তথ্য দি দিম বাৰু সিহঁতৰ যাতে আপুনি আপুনি সিহঁতক লগ পোৱাত একো অসুবিধা নহয় আৰু আপোনালোকৰ যি দাম দৰ সেইটো আপুনি ক'ব পাৰিব নেকি হয় হয় ঠিক আছে দাদা নহ'লে ধন্যবাদ আপুনি সিহঁতৰ লগত আপোনাৰ সিহঁতৰ লগত যোগযোগ কৰিবলে আপোনাক কণ্টেক্ট নাম্বাৰটো দি দিম মই ঠিক আছে ধন্যবাদ ধন্যবাদ